বিশুদ্ধ পানী ধৰা শুদ্ধ পানীটোৰ কথাই আমি কৈছোঁ আগততো গাঁৱত এতিয়া যিমান হেৰি হৈছে পানীৰ বিশুদ্ধ কৰাৰ যিমান এটা হেৰি আছে আগৰ গাঁৱৰ জেগাবিলাকতো বৰষুণৰ পানীটোৱে মানুহে শুদ্ধ পানী বুলি ধৰি তাকে হেৰি কৰিছিলে বা ধৰা ফিল্টাৰে ইমান আধুনিকতা নাছিলেও ধৰা হেৰি কলহতে তাত এঙাৰ বালি এনেকুৱা ধৰণৰ হেৰি নিজে সজাই লৈছিলে তাত ফুটা কৰি পেলাই তলত এটা বাল্টিং পাতি সেইখিনিয়েই মানুহে বিশুদ্ধ বুলি সেৱন কৰিছিলে মানুহৰ ধৰা পুখুৰী পানীকে কিছুমানে তাৰপৰা হেৰি কৰি শুদ্ধ কৰি লৈছিলে সেনেকে ইমানটো মানুহৰ হেৰি নাছিলে আগতে এতিয়া যিমান পানীৰ ফেচিলিটি হৈছে ধৰা আগৰ আগৰ হেৰিটোৰ লগত এতিয়া খাপ খোৱাবলৈ গ'লে এতিয়াটো বহুত আধুনিকতাই আহিলে এতিয়া ধৰা আমি তথাপিও আমি নিজাববীয়াকৈ কিনা ফিল্টাৰটো ইউজ কৰোঁ তাৰ উপৰিও আমি নিজাকে ধৰা যেতিয়া পানীখিনি আমি বা শুদ্ধ বুলি নাভাবোঁ তেতিয়া আমি নিজেই নিজেই আমি বিশুদ্ধৰ কাৰণে নিজেই ব্যৱস্থা কৰোঁ ধৰা আমি নিজৰ ঘৰৰ কথাখিনিকে কৈছোঁ ধৰা আমাৰ পানীখিনি আগতে আমি সিমান সিমান দেখাত যিহেতু চাফা বুলি ভাবিলেও সেইখিনি আমি চাফা বুলি মনতে নাহিলেও সেইটো বা শুদ্ধ বা বিশুদ্ধ হয় নে নহয় সেইটোতো আমি নিজ চকুৰে দেখিব নোৱাৰোঁ সেইটো কাৰণে আমি নিজাববীয়াকৈ ধৰা এটা বাল্টিং প্লাষ্টিকৰ বাল্টিং আৰু টাউনতনো ক'ত কলহ চলহ বিচাৰি যাম আৰু দোকান চোকানবিলাকত সেইটো কাৰণে নিজাববীয়াকৈ প্লাষ্টিকৰ টিঙতেই তাত বালি এঙাৰ শিল এ তেনেকে দি পেলাই তাত ফুটা কৰি তলত বাল্টিং পাতি ফিল্টাৰ কৰিছোঁ তাৰপৰা আকৌ নিজাববীয়াকে আমি দোকানৰ পৰা কিনি অনা সেই ফিল্টাৰটোত আকৌ আমি পানী ঢালি পানীখিনি বিশুদ্ধ কৰি লৈছোঁ এতিয়া ধৰাচোন আগতে তেনেকেই মানুহে সেৱন কৰি কিমান বেমাৰ আজাৰো সিমান হেৰি হোৱা নাছিলে কিন্তু যেতিয়া আধুনিকতাৰো প্ৰভাৱ পৰিলে মানুহৰ বেমাৰ আজাৰো সিমানটা বেছিহে হৈ গৈছে কিন্তু বিশুদ্ধ পানীখিনি আমি সেৱন কৰিছোঁ ধৰা এনেকে কৰিবা আমাৰ বেমাৰ আজাৰে আগুৰি নধৰক বা আমি সুস্থ হৈ থাকোঁ যিহেতু আজিকালি মানুহৰ পানীখিনিয়েইতো মেইন পানীখিনি সেৱন কৰি আমিতো আমি জীয়াই থাকিব লাগিব যদি আমি পানীখিনিয়েই শুদ্ধ নহয় তেনেহ'লেতো আমাৰ এনেইতো কিমান আমাৰ বেমাৰ দেহৰ বেমাৰৰতো কোনো অন্তই নাই তথাপিও আমি নিজকে আমি বচাই ৰাখিবৰ কাৰণে পানীখিনিকে আমি মেইন বুলি ভাবি পানীখিনি আমি শুদ্ধ কৰি আমি নিজেই নিজক বচাই ৰখাৰ কাৰণে নিজেই চেষ্টা কৰিব লাগিব